হাঁহ কুকুৰাৰ পৰা আমি বহুত উপকৃত হৈছোঁ হাঁহ কুকুৰা কণীৰ পৰা আমি ঘৰ চলা ল'ৰা ছোৱালী স্কুললৈ পঢ়া শুনা ক্ষেত্ৰত ল'ৰা ছোৱালীক সহায় কৰোঁ আৰু ঘৰ কিবা বিপদ আপদ হ'লেও ওচৰ চুবুৰীয়া বেমাৰ আজাৰ হ'লেও তেওঁলোককো কণী দি পেলানি তেওঁলোককো অকণমান সহায় কৰোঁ ঘৰত আমি কাৰেণ্টৰ বিলৰ কাৰণেও হাঁহ কুকুৰা বেছি উপকৃত ঠাণ্ডা দিনত ঠাণ্ডা দিনত পোৱালিবোৰ বহুত যত্ন ল'ব লাগে ঘৰত এতিয়া দহ পোন্ধৰজনীমান কুকুৰা আছে সেই কুকুৰা কণীৰ পৰা আমি ঘৰ চলাই ল'ৰা ছোৱালী স্কুলৰ টিউশ্যন অফিচ ঘৰৰ কাৰেণ্টৰ বিল আদি কৰি সকলো বজাৰ সমাৰ কৰা আদিৰ পৰা আমি উপকৃত হৈছোঁ আৰু ঠাণ্ডা দিনত কুকুৰাৰ পোৱালিবিলাকে বৰ কষ্ট পায় সেইকাৰণে আমি কুকুৰা পোৱালিবিলাকক কণী কুকুৰা পোৱালিবিলাকক বৰ যত্ন কৰোঁ খাবলৈ গৰম পানী দিওঁ আৰু যেতিয়া ৰ'দটো ওলায় তেতিয়া ৰ'দত দি থওঁ আৰু আৰু কুকুৰা কণী কণী বহু যত্নৰে আমি ডাঙৰ ডাঙৰ মতা কুকুৰা এটাত আমি সাত আঠশ টকাত বিক্ৰী কৰোঁ সেই পইচাৰে আমি ঘৰৰ বয়বস্তু আদি কৰি সকলো বস্তু ল'ব ল'বলৈ সুবিধা পাওঁ কুকুৰা কণীৰ পৰা আমি বেমাৰ আজাৰ হ'লেও বেমাৰ আজাৰ হ'লেও ল'ৰা ছোৱালীক খুৱাওঁ আৰু নিজৰ উপকৃত হ'ব পাৰোঁ বেমাৰ আজাৰ হোৱাৰ পৰা বেমাৰ আজাৰ হ'লে আমি কুকুৰা মাহে মাহে ভেকচিন দি থাকোঁ বেমাৰৰ পৰা ৰক্ষা কাৰণে আমি ভেকচিন দি থাকোঁ আৰু প্ৰায় আমি বছৰে বছৰে কুকুৰাবিলাক চেঞ্জ কৰি থাকোঁ কিয়নো তেওঁলোক অকণমান দুৰ্বল নিচিনা হ'লে আমি সেই কুকুৰাবিলাক আমি আঁতৰাই বেলেগ কুকুৰা ল'বৰ কাৰণে তাৰ কুকুৰাৰ পইচাই আমি আকৌ কুকুৰা কিনি লওঁ আৰু ঠাণ্ডা দিনত আমি চাংঘৰ পাতি দিওঁ চাংঘৰত আমাৰ বহুত সুবিধা হয় কিন্তু কিয়নো চাংঘৰ নহ'লে আমাৰ কুকুৰা পোৱালিবিলাকে বহু কষ্ট পায় আৰু মাকহঁতেও বহুত কষ্ট পায় আমি এতিয়া ঠাণ্ডা দিনত কুকুৰা পোৱালিবিলাকক এনেকৈ ডাঙৰ ডাঙৰ কাৰ্টন আনি তাত কাপোৰ চাপোৰ দি ধুনীয়াকৈ ঢাকি মেলি ৰাখোঁ থাকি মেলি ৰাখোঁ আৰু ঘৰৰ সকলো সকলো বস্তু থাকিলে ঘৰখন অকণমান হাঁহ কুকুৰাও যদি থাকে তেতিয়া মানুহ বহুত উপকৃত হ'ব পাৰে আৰু আৰু ঘৰক ঘৰত আমি খাবলৈ মন গ'লেও ঘৰৰ কুকুৰা এটাকে মাৰি খাব পাৰোঁ কিয়নো এটা কুকুৰা আমি কেজি ৱেটত বিকিলে তিনিশ চাৰে তিনিশত আমি কিনি কিনিব লাগে কিয়নো সেই কুকুৰা আমি ঘৰতে উৎপাদন কৰি ঘৰতে যদি আলহী অতিথি আহে তেতিয়া ঘৰৰে বস্তু এটা পুহি মেলি আমি আলহী অতিথিক খোৱাই খুৱাব পাৰোঁ কিয়নো কুকুৰা আমাৰ কুকুৰা আমাৰ মই যে আমাৰ কুকুৰা বহুত দিনৰ পৰা আমি কুকুৰা পৰা উপকৃত হৈ আছোঁ আমাৰ কুকুৰা এতিয়া দহ পোন্ধৰজনী কুকুৰা আছে কিন্তু এজনী কুকুৰা কুকুৰাই আমাৰ বিছ পঁচিছটাকৈ কণী কণী উৎপাদন কৰে সেই কণী আমি পোৱালি উলিয়াওঁ পোৱালি উলিয়াই আমি বিক্ৰী কৰোঁ বিক্ৰী কৰি ঘৰৰ বয়বস্তু কিবা কিবি এনেকৈ বহুতো সা সামগ্ৰী ল'ব পাৰোঁ ঘৰত ঘৰ ঘৰত আমাৰ ডাকুৱা কুকুৰাও বহুত আছে সেই কুকুৰাই আমি ঘৰৰ ঘৰৰ ঘৰত থাকিলে যেতিয়া তেওঁলোকৰ যুঁজাৰ সময় হয় তেতিয়া আমি হাজাৰ বাৰশ টকাত আমি বিক্ৰী কৰোঁ সেই পইচাৰে আমি ল'ৰা ছোৱালী টিউশ্যনৰ ফিজ আৰু টিউশ্যনৰ ফিজ আৰু তেওঁলোকৰ কিতাপ পত্ৰ বহী সকলোখিনি আমি যোগাৰ কৰি দিওঁ

আৰু কুকু আমি কুকুৰা এজনে কুকুৰাই বিছটাকৈ যদি কণী পাৰে তাৰে আমাৰ দহজনীয়ে যদি দহজনীয়ে বিছ চল্লিছ পা ষাঠিটা কণী পাৰে তাৰে আমাৰ ত্ৰিছ পঁইত্ৰিছটা পোৱালি আমি উৎপাদিত কৰিব পাৰোঁ কিয়নো এতিয়া ঠাণ্ডা দিনৰ হ'লে আমি কুকুৰা পোৱালিবিলাকক লাইট দি থওঁ এই পইচাৰে আমি কাৰেণ্টৰ সেই কুকুৰা কণী পইচাৰে আমি কাৰেণ্টৰ বিলো দিব পাৰোঁ আমি আমাৰ আমাৰ ঘৰখন সকলো বয়বস্তু হাঁহ কুকুৰা ওপৰতে আমি নিৰ্ভৰ কৰি চলি আছোঁ কিয়নো তেওঁলোকক আমি বহুত বহুত উৎপাদিত কৰিছোঁ কুকুৰাৰ পৰা আমি ঘৰৰ ফেন ফেন আনিছোঁ কাৰেণ্টৰ বিল দিছোঁ লাইটৰ বাল্ব লগাইছোঁ কুকুৰা বিক্ৰী কৰি আমি বহুতখিনি উৎপাদিত হৈছোঁ আমি বছৰেকত ত্ৰিছ পঁইত্ৰিছ হাজাৰ টকাৰ আমি কুকুৰা কণী উৎপাদিত কৰিব পাৰিছোঁ তাৰ পৰা আমি ঘৰত আমাৰ ধুনীয়াকৈ গঁৰাল সাজি লৈছোঁ টকৌপাত সেই কুকুৰাক কণী পোৱালে কুকুৰা বিক্ৰী কৰি আমি ঘৰত টকৌপাত কিনি বাঁহ কিনি ঘৰ বনাই আমি চাংঘৰ সাজি দিছোঁ কুকুৰাক আমি মাহে মাহে ভেকচিনো দিব লগা হৈছে কুকুৰাৰ পইচাৰে ভেকচিন দিয়া হৈছে আমি ল'ৰাৰ ইস্কুলৰ ফিজৰ পৰা আদি কৰি ঘৰৰ সকলো সা সা সামগ্ৰীৰ পৰা আদি কৰি আমাৰ কুকুৰাই উৎপাদিত কৰা হৈছে আমি আমাৰ আমি আমাৰ ঘৰৰ ঘৰৰ পাছফালে ডাঙৰকৈ এটা চাংঘৰ সাজি কুকুৰাৰ বাবে কুকুৰা ৰখা ৰাখিছোঁ সেই ঘৰটোত আমাৰ কম কমেও আমি দিন হাজিৰা কৰি খোৱা মানুহৰ কাৰণে কমেও ত্ৰিছ পঁইত্ৰিছ হাজাৰ টকাৰমানৰ এটা কুকুৰা গঁৰাল বনাইছোঁ আমাৰ ঘৰৰ বাঁহ বাঁহ কাঠ এনেকৈ ইমান বেছি নাই বাৰু তথাপিও আমি ঘৰত মানে এটা কিবা এটা উৎপাদন কৰিম বুলি কুকুৰাৰ পৰা কিবা এটা উপকৃত হ'ম বুলি সেইধৰণে আমি গঁৰালটো ডাঙৰকৈ সাজি লৈছোঁ গঁৰালত আমি প্ৰত্যেকজনী কুকুৰাক একোটাকৈ ডাঙৰ ডাঙৰ এতিয়া ঠাণ্ডা দিনৰ কাৰণে এটা কাৰ্টন এটা এটা কাৰ্টন দিছোঁ আৰু কাৰ্টনৰ ভিতৰত খেৰ অলপমান অলপমান ভৰাই ঠাণ্ডা নাপাবৰ কাৰণে আমি তেওঁলোকক তেওঁলোক থাকিবলৈ সহায় কৰি দিছোঁ কোন তেওঁলোকে ঠাণ্ডা দিনত বহুতো ইমান ঠাণ্ডা পৰিছে তেওঁলোকে বহুত ঠাণ্ডা সেইকাৰণে আমি তেওঁলোকক অকণমান যত্ন কৰি ঘৰৰ বয়বস্তু বয়বস্তুৰ পৰা আদি কৰি সকলোখিনি আমি তেওঁলোকৰে পৰাই পাইছোঁ বুলি ক'লেও বেয়া নহ'ব সোণালী কুকুৰা আমি আনি ঘৰত পুহিছোঁ সোণালী কুকুৰা কিয়নো আমি ঘৰত পুহিছোঁ মানে তেওঁলোকক আনি আমি কণী নপৰাই তেওঁলোকক তাৰমানে অলপমান ডেকেৰুৱা হৈ থাকোঁতে বিক্ৰী কৰি আমি তেওঁ সেইখিনি বিক্ৰী কৰি আকৌ অলপমান কুকুৰা সোণালী কুকুৰা আনি আমি আকৌ গঁৰালত ভৰাইছোঁ আমাৰ আৰু কয়লা কুকুৰাও পোহা হৈছে কয়লা কুকুৰাৰ কণী উৎপাদিত কৰি এটা কণীত আমি পোন্ধৰ টকাকৈ বিক্ৰী কৰিছোঁ সেই কণী আ বিক্ৰী কৰি আমি বহুতো প্ৰকৃত হৈছোঁ কুকুৰা খুনি আমাৰ কুকুৰাজনী যদি এজনী কুকুৰা যদি আমি পাঁচ ছশ টকাত বিক্ৰী কৰিব পাৰোঁ এতিয়াতো আমাৰ ঘৰৰ সকলো বয়বস্তু বা ঘৰত তেল নিমখ আদি কৰি ধুনীয়াকৈ আমাৰ বজাৰ সমাৰ কৰাটো সুবিধা হৈছে কুকুৰা ধৰা আমি ব বৰ বেছি দিন আমি ইমান ডাঙৰকৈ হেৰি নকৰোঁ মানে যদি ডাঙৰ হ'লে আমি অলপ যদি ডাঙৰ হয় তেতিয়াই আমি বেপাৰী মাতি বেপাৰীক দি বেপাৰীক দি আনে বেপাৰীক দি পঠিয়াই দিওঁ বেপাৰী নাম্বাৰ লৈ তেওঁলোকক কেজি ৱেইটত বিক্ৰী কৰি দিয়া হয় কেজি ৱেটত যদি বিক্ৰী কৰোঁ আমাৰো দুটকামান আমি লাভটো পাওঁ বুলি ভাবিছোঁ কিয়নো যদি আমি এজনী কুকুৰা এজনীকৈ যদি কুকুৰা বিক্ৰী কৰোঁ তেন্তে আমাৰ বহুত লছ কিন্তু আমি এজনীকৈ নিবিকি আমি সৰহকৈ মুঠকে দছ পোন্ধৰজনী যদি কুকুৰা লগত বিকো তেতিয়া আমাৰ ঘৰৰ কিবা এটা নহয় কিবা এটা আমাৰ আনিবৰ বাবে ঘৰত যদি কিবা বোলে আমাৰ কিবা আলনা নাই কিবা ৰেক নাই তেনেকুৱা বস্তুৰ বিষয়লৈ যদি আনিব বিচাৰোঁ তেতিয়া দছ পোন্ধৰজনী যদি কুকুৰা আমি বিক্ৰী কৰোঁ তেতিয়া আমি সেই বস্তিটো বস্তু আমি ল'ব ল'ম বুলি ভাবিব ভাবিছোঁ সেই বস্তুটো আমি ল'ব পাৰোঁ আমিতো আগৰ পৰাই কুকুৰাৰ কুকুৰাৰ লগত জড়িত হৈ আছোঁ কুকুৰ আমাৰতো কুকুৰা কাহানীও আমাৰ ঘৰত কুকুৰা নাই যদিও আমাৰ কুকুৰা ইমান আছে তাৰমানে আমাৰ ঘৰৰ ওচৰৰে পাজৰে কাৰো ঘৰত ইমানখিনি কুকুৰা নাই মই কিন্তু কুকুৰা পুহি বহুত উপকৃত হৈছোঁ নিজৰ কাপোৰ কানি ল'ৰাৰ কাপোৰ কানি ল'ৰা ইউনিফৰ্ম আজি বেগ লাগে কিবা লাগে সেই বিষয় সেই বিষয়টো মই মানে তেওঁলোকক কুকুৰা বিক্ৰি কৰি মই পইচাটো পাই ল'ৰা ছোৱালী কিবা এটা নহয় কিবা এটাত সহায় কৰিব পাৰিছোঁ ইনকামৰ পথ বুলিবলৈ আমাৰ বেলেগ নাই কিন্তু হাঁহ কুকুৰা হাঁহ হাঁহ পালন কুকুৰা পালন কৰিয়ে আমি ঘৰখন চলাই আছোঁ এজনী কুকুৰা আমি বিছ পঁচিছটা কণী দিওঁ কিন্তু বিছ পঁচিছটা কণী দিলে তেওঁলোকে দুটা বা এটা বেয়া কৰি বাকীকেইটা কিন্তু কণী উলিয়াই কিন্তু কণী আমাৰ সদায়ে থাকে কণী মই ডেইলি বি বিছ পঁচিছটাকৈ কণী মই বিক্ৰী কৰিয়ে থাকোঁ ব্ৰইলাৰ কুকুৰা কণীও মই সপ্তাহটোত ত্ৰিছ পঁয়ত্ৰিছটাকৈ মই বিক্ৰী কৰিব পাৰোঁ আৰু তাৰ ভিতৰতে ল'ৰা আৰু আৰু ছোৱালীক খাবলৈ দিয়া হয়নে সেইটো কাৰণে মানে ঘৰখন চলাত আমাৰ ধুনীয়াকৈ কুকুৰাৰ পৰা আমি উপকৃত হ'ব হৈছোঁ বুলি ক'ব পাৰি ঘৰৰ আজি আজিৰ ঘৰত কিবা এটা নাই বুলিলেই আজি কুকুৰা এটা বিক্ৰী কৰি হ'লেও ঘৰখন চলাব পাৰিছোঁ আজি পইচা নিজৰ হাতত কেনিবা যাবৰ কাৰণেও যদি পইচা দুপইচা নাথাকে তেতিয়া ঘৰৰ হাঁহ কুকুৰাকে বিক্ৰী কৰি হ'লেও মই কিবা এটা যোৰা মাৰিব পাৰিছোঁ এতিয়া ঘৰ ঘৰৰ বয়বস্তু কুকুৰা বিক্ৰী কৰিয়ে এতিয়া কালি পৰহি দুটা ডাকুৱা ইমান ডাঙৰো নহয় আৰু এহেজাৰ টকা চাৰে বাৰশত বিকিছোঁ আৰু আমাৰ ঘৰত কমেও বিছ পঁচিছজনী কুকুৰা আছে সেই কুকুৰা কিন্তু দহজনী মানে কণী পাৰি আছে বাকী কেইজনী কণী পাৰো পাৰোঁ অৱস্থা হৈছে আৰু এটা কুকুৰা যদি আমি আনিবলৈ যাওঁ এটা কুকুৰাত দুশ আঢ়ৈশ টকা লগে কিন্তু সেই দুশ আঢ়ৈশ পইচাটো আমি ঘৰতে ইনকাম কৰি ঘৰৰ কিবা খাবলৈ মন গ'লে আমি ঘৰৰে কুকুৰা এটা মাৰি খাইছোঁ ঘৰত যদি কুকুৰা নাথাকে তেতিয়া আমাৰ মনটো ভাল নাথাকে মাইকী মানুহৰ ঘৰৰ কুকুৰাই মেইন বস্তু হাঁহ কুকুৰাই মেইন বস্তু কিন্তু কুকুৰাৰ আমাৰ মই এতিয়া কুকুৰা উৎপাদিত কৰা তিনি চাৰি বছৰমান হৈছে কিন্তু কুকুৰা উৎপাদিত কৰি মই বহুত উপকৃতও হৈছোঁ আৰু আজি আৰু কোনোবাই যদি কণী বিচাৰে মই এটা কণীত পোন্ধৰ টকাকৈ বিক্ৰী কৰি কৰি আছোঁ কুকুৰা কণীৰ পৰা লোকেল কুকুৰাটো খাবলৈ ভাল লাগে কিন্তু কুকুৰা কইলা কুকুৰাটো ইমান ভাল নালাগে হ'লেও কণী উৎপাদিত কৰিবৰ কাৰণে কয়লা কুকুৰাও লোকেল কুকুৰাৰ লগতে লোকেল কুকুৰাৰ লগতে পুহিছোঁ আৰু কিয়নো মাইকী মানুহৰ আৰু কুকৰা কোনআ টকা পইচা অভাৱ হ'লে মানে এই ঘৰত এনেই ভাল নালাগে এজনী কুকুৰাই

বছেৰেকত বছৰেক বুলি নহয় ছমাহত বা বিছ পঁচিছ দিনত বিছ পঁচিছ দিনত ত্ৰিছ পঁইত্ৰিছটা যদি বিছটামান কণী উমনি দিয়া হয় তেতিয়া দছ দ পোন্ধৰটামান কণী পোৱালি উলিয়াব পাৰে কিন্তু ঠাণ্ডা দিনত বহুতো ঠাণ্ডা পোৱাৰ কাৰণে পোৱালিবিলাক কণীবিলাক বেয়া হয় সেই বেয়া হ'লে মানে তেওঁলোকক লাইট দি পানী গৰম কৰি গৰম হ'ব গৰমত থাকিবৰ কাৰণে বহুত যত্ন ল'ব লাগে আমি কুকুৰা পুহিছোঁ কিন্তু কুকুৰাবিলাক এনেকৈ মেলি দিয়া আমাৰ চিষ্টেম নাই এনেকৈ চাংঘৰ পাতি তাতে তেওঁলোকক খোৱা দানা পানী দিয়া আৰু ঠাণ্ডা দিনত গৰম পানী দিওঁ গৰম পানী দিওঁ কিয়নো বহুত ঠাণ্ডা কাৰণে পোৱালিকেইটা হাঁহ কুকুৰাবিলাকে কষ্ট পায় নাই সেইটো কাৰণে আমাৰ আমাৰ বহুতো যত্ন ল'ব লাগে আমি চাংঘৰে পাতি কুকুৰা থৈছোঁ কিয়নো আমাৰ জেগাবিলাক ইমান ভাল নহয় সেইটো কাৰণে আমি চাংঘৰতে দিয়া হৈছে

চাংঘৰত আমি কুকুৰা ধুনীয়াকৈ এনে এনেকৈ কাঠৰে কাৰ্টন নিচিনাকৈ বনাই তাত সুবিধা কৰি দিছোঁ সেই সুবিধালৈ আমি বহুত উপকৃত হৈছোঁ আমি কুকুৰাৰ কাৰণে আমি বহুত যত্ন কৰি আছোঁ কিয়নো কুকুৰাক যত্ন নকৰিলে আজিকালি ঠাণ্ডা দিনত কুকুৰা কাৰণে কুকুৰা পোৱালিবিলাক পায় নাই তেতিয়া সেইটো মৰি থাকে মৰি থকাৰ আগতে আমি সিহঁতক ভালকৈ আমি যত্ন কৰোঁ যত্ন কৰিলে কাৰেণ্টটো দিওঁ লাইট দি থৈ দিওঁ ৰাতি লাইট দি থ'লে মানে গৰম পাই থাকে আৰু কাপোৰ চাপোৰ দি ধুনীয়াকৈ কাৰ্টনত ভৰাই পোৱালিবিলাক ধুনীয়াকৈ যত্ন লওঁ মাকহঁতকো এনেকৈ আমি এনেকৈ মেলি দিয়া ব্যৱস্থা নকৰোঁ কিয়নো ঠাণ্ডা দিনত বেমাৰ আজাৰটো বেছি হয় পোৱালিবিলাক কিবা মৰে কিবা ঠেং ভৰিও কৰা হয় সেইটো কাৰণে আমি পোৱালিবিলাকক বহুত যত্ন কৰি আমি ডাঙৰ দীঘল কৰিছোঁ আমি তেওঁলোকক খাবলৈ দানাও এনেকৈ অনা হয় ব্ৰইলাৰ দানা আনি কুক হাঁহ কুকুৰা দুটাক এনেকৈ খুৱাওঁ কিয়নো সোনকালে ডাঙৰ হওক বুলি আমি কুকুৰা উৎপাদিত কৰিয়ে আমাৰ ঘৰখন চলি আছোঁ আমাৰ চাকৰি বাকৰি নাই কুকুৰা উৎপাদিত কৰি আমি ঘৰৰ বহু সা সামগ্ৰী আদি কৰি ল'ৰাৰ পৰা ছোৱালীলৈকে সকলোখিনি আমি হাঁহ কুকুৰা পালন কৰিয়ে আমি চলাই আছোঁ বুলি ক'লেও বেয়া নহয় আৰু বৰ বেছিকৈও আমি কুকুৰা পোহা নাই কিয়নো ইমান আমাৰ উৎপাদিত কৰিবলৈ আমাৰ টকা পইচা ইমান নাই মানে আমি যিখিনি পাৰিছোঁ সেই উৎপাদিত কৰিয়েই কৰিয়ে আমাৰ ঘৰখন চলাই আছোঁ আৰু টকা পইচা আমাৰ ইমান থকা হ'লে আমি তাতোতকৈ আমি ডাঙৰ বিজনেছ কৰি কুকুৰাৰ বিজনেচ কৰি চলাব পাৰিলোঁহেঁতেন এতিয়া আমি এটা বাঁহত এটা বাঁহ কিনোতে আমাৰ পঞ্চাছ টকাকৈ লয় কিন্তু সেই বাঁহ আমি এনেকৈ কুকুৰা বিক্ৰী কৰি পইচা গোটাই কুকুৰা বিক্ৰী কৰি পইচা গোটাই সেই পইচাৰে আকৌ গঁৰাল বনাব কাৰণে আমি ঘৰতে ঘৰতে গঁৰাল বনাবৰ কাৰণে আমি ঘৰতে ঘৰতে নিজৰ মানুহজনক কৈছোঁ কিয়নো আমাৰ চাকৰি বুলিবলৈ একোৱেই নাই ঘৰত ইনকাম পথ এটাই মানুহজন মানুহজনে কৰে আৰু মই কৰোঁ দুজন মেলি মেলি হাঁহ কুকুৰাৰ লগতে জড়িত হৈ আছোঁ আপুনি সকলোখিনি

একেলগ হৈ মেলি নিদিওঁ কিয়নো এতিয়াতো আমি ঠাণ্ডা দিনত কুকুৰা কেতিয়াও নেমেলোঁ সিহঁতক গঁৰালতে ভৰাই লাইট দি গৰমতে পোৱালিৰ সৈতে মাকক ভৰাই থৈ দিওঁ কুকুৰা আমি কিবা এটাতো লাভ হ'ব বুলিয়ে কুকুৰা কণী আমি পুহি থাকোঁ উপকৃত হ'ম বুলিতো বেলেগ কাম বুলিবলৈতো একোৱে নাই হাঁহ কুকুৰা পালন কৰিয়ে আমি ঘৰৰ ভাবিছোঁ